আচলতে মোৰ তাৰমানে মামাহঁতৰ ঘৰখন খুব গানৰ লগত জড়িত মোৰ মামা ৰেডিঅ'ৰ হেৰি আৰ্টিছড হয় তাৰ পিছত মামাই মামাহঁতৰ ঘৰত আমিতো গৰম বন্ধৰ ৰুটিন আৰু যাওঁ যাই তাতে সেই পৰিৱেশটো পাইছোঁ গান মামাইও মাজে আমাক গাব দিয়ে তেতিয়াটো একো নাজানো আৰু যি গাব দিয়ে গাওঁ এনেকৈ এনকৈ বৰ মানে ভাল লাগে গান গাই গাই তাৰ পাছত মোৰ দাদাইয়ো গান গাই সি বজাই গতিকে আৰু আৰু মাৰো বিৰাট নিচা সেইকাৰণে মই গান গাব আৰম্ভ কৰিলো তেতিয়া আমাৰ গাঁৱৰ পৰিৱেশ একো নাই গান হাৰমনিয়াম নাই তাৰ আৰু শিকিবটো একো নাইয়ে এ তাৰ পিছত আৰু কি প্ৰথমতে আৰু সেই স্কুলত গাওঁ স্কুলৰ কম্পিটিশ্বনত গাওঁ তাতে প্ৰাইচ পাওঁ বিৰাট ভাল লাগে চাৰহঁতেও কয় এ বৰ ধুনীয়া গাইয়ে গাবি তই আৰু ইয়াতে গান এগিলা আমি তেতিয়াতো আৰু এগিলা ইউটিউবো নাই শিকবাৰ কাৰণে তেতিয়া আমি আৰু ৰেডিঅ' চেণ্টাৰৰ গীতিমালিকাটো দেও আৰু গীতি আৰু কাগজ কলম লৈ বহি যাওঁ একদম গীতিমালিকাত কি গান আহে আজি যদি অলপ লিখিব পাৰোঁ আৰু ৰখি থাকোঁ সেইটো কাৰণে তো এনেকৈ লেখি লেখি তাৰপিছত এনেকৈ গালোঁ গাই স্কুলত প্ৰথমতে স্কুলত আৰু প্ৰত্য়েকবাৰেই প্ৰাইজ পাওঁ বিৰাট ভাল লাগে তাৰপিছত আমাৰ তাতে এটা সংঘ আছিল অৰুণোদয় সংঘ বুলি তাৰো তাহোনতো কয় কি কলাক বোলে সেই ফাংশ্বনবিলাক কৰে তাতে আৰু মোক ললাক তেতিয়া আমাৰ তাৰে আৰু একজনী বাইদেউ আছিল দুয়ো যাওঁ তেতিয়া আৰু সাংঘাটিক গান গাওঁ মানে ওচৰৰ মানুহেও কয় বোলে গান গাইছে মানে আৰু বঢ়িয়া হ'ব আৰু এই আৰু একো কৰিব নোৱাৰে আৰু তাৰ পিছত মইও মনেদি ভাৱো এই গান নাগামনে কোনোবাই কি কৈ থাকা থাক কিন্তু নিজে ঠিকে খাকিম মই গান গাই থাকিম তাৰ পিছত এনকে সংঘৰহৈ গান গালোঁ সংঘই বিহু ফাংচন কৰোঁ তে জ্য়োতিপ্ৰসাদ ৰাভাদিৱস সেইবিলাক হয় তাতেও গাওঁ চবেই দেখোন ভাল পাই আৰু হাত চাপৰি দিলেটো আৰু ভালেই লাগি যায় মন ছন তাৰ পিছত আৰু কলেজত আহিলোঁ নলবাৰী কলেজ তাৰ পিছত নলবাৰীৰ কলেজত আহিও এটা পৰিৱেশ পালোঁ ধুনীয়া গান গাওঁ চবেই মৰম কৰে ভাল পায় তাৰ পিছত ইউনিভাৰ্চিটীত আহিলো ইউনিভাৰ্চিটো দেখোন একো নজনা নজনাক দেখোন গান গালোঁ তাতেও দেখোন প্ৰাইজ পালোঁ দুটামান তেতিয়া মনটো আৰু বেছি ভাল লাগিলেও মই বোধহয় অলপ জানো নিকি কিবা কিন্তু শিকাত তাৰমানে আমি আকোই সুবিধা নাপালোঁ এই পিছত এতিয়াহে ল'ৰাই শিকাতহে তেতিয়াহে অলপ মানে নিজৰো আৰু হাৰমনিয়াম হ'ল সি শিকাতে সেনেকৈ শিকিলোঁ এনেকৈ আৰু গান ভালপালো গানৰ মাজত সোমাই গ'লো আৰ যায় এতিয়া বৰ্তমানেও তাৰমানে কি তেনেকৈ নাই কিন্তু আমাৰ আৰু মহিলা সমিতিখনৰ লগত জড়িত সেইকাৰণে ৰেডিঅ'তে কেতিয়াবা প্ৰগাম কৰোঁ এনেকৈ চলি আছে আৰু এই সেইটো